মই বিশেষকৈ বাগিছাৰ কাম আৰম্ভ কৰিছিলোঁ সৰুৰ পৰাই যিহেতু মোৰ দেউতা বাগিছা দেউতাই বাগিছা বহুত ভাল পাইছিলে আৰু মায়েও যথেষ্ট ভাল পাইছিলে সেইকাৰণে বাগিছা কৰি মই অনুপ্ৰেৰণা হৈছিলোঁ মা দেউতা যথেষ্ট ফুল লগাই ভাল পাইছিলে ফুলনি আছে বা ফুলবোৰত পানী দি ভাল পায় ফুলবোৰ ফুলনিবোৰৰ যতন লৈ ভাল পায় বাগিছাৰ যথেষ্ট যতন লয় আৰু সেইবোৰ ঠাই চাই মই সৰুৰ পৰাই যেতিয়া সাত আঠ বছৰৰ পৰাই যেতিয়া তেওঁলোকে মোক পানী দিয়া দেখোঁ বা বাগিছাত যতন লোৱা দেখোঁ বাগিছাত যেতিয়া বেলি হয় পানী দিয়া নাইবা ৰাতিপুৱা পানী দিয়া তেতিয়াৰ পৰাই তেওঁলোকে মোক মাতি তেতিয়াৰ পৰাই মই দেখি তেওঁলোকৰ পৰা শিকি বাগিছা প্ৰতি আকৰ্ষিত হ'লোঁ আৰু মই সেইবোৰ সেই বাগিছাৰ প্ৰতি অনুপ্ৰেৰণা হ'লোঁ আৰু বাগিছা মই ভাল পাওঁ আৰু যিহেতু মোৰ মা দেউতা বা ঘৰৰ ওচৰৰ খুৰা খুৰী যথেষ্ট মানুহেও ওচৰ চুবুৰীয়া মানুহেও বাগিছা লগাই ভাল পায় সেইকাৰণে মই সেইবোৰক সৰুৰ পৰাই দেখি দেখি দেখি দেখি শিকি বাগিছাৰ প্ৰতি আকৰ্ষিত হ'লোঁ আৰু মোৰ যথেষ্ট এতিয়া বাগিছাৰ প্ৰতি আন্তৰিকতা বঢ়া হ'ল বাগিছা মই যদিও থাকোঁ বা ব্যৱসায়ৰ ক্ষেত্ৰত মই বাহিৰত আছোঁ তাতো মই চাদৰ ওপৰত হ'লেও বা ঘৰৰ সন্মুখত হ'লেও গেটৰ ওচৰত হ'লেও মই বাগিছা লগাওঁ যিহেতু বাগিছাৰ প্ৰতি মই সৰুৰ পৰাই আকৰ্ষিত হৈছিল যিহেতু ফুল মই ভাল পাওঁ সেইকাৰণে মই সৰুৰ পৰা যেতিয়া সাত আঠ বছৰৰ পৰা আছিল তেতিয়াৰ পৰাই মই বাগিছাৰ প্ৰতি আকৰ্ষিত হ'লোঁ